পাঁচটা নম্বৰ দহৰপৰা দহ লাখৰ ভিতৰত এক লাখ পাঁচ ঊনৈছশ সাতসত্তৰ দুই লাখ তিনি চাৰি লাখ ছয় সাত লাখ এক